হেল্ল' বাইদেউ আপুনি স্কুলত আছেনে কিনো মই পল্লৱীয়ে কৈছিলোঁ অঁ মই আধাৰ কাৰ্ডটো বনাব লাগিছিলে অঁ এই আধাৰ কাৰ্ডটো বনাব লাগিছিলে মোৰ এতিয়া ওঠৰ বছৰ পাৰ হৈ গ'ল নহয় ক'ত বনাইনো অঁ আধাৰ কাৰ্ডটো নহ'লে মই একো আপোনাৰ কাম একো ফৰ্ম চৰ্ম এখন পূৰাবই নোৱাৰোঁ আধাৰ কাৰ্ডটো এতিয়া বনাব লাগিছিলে অঁ মোৰ এতিয়া ওঠৰ বছৰ পাৰ হৈ গ'ল মই নাজানো ইয়ালৈ নতুনকৈ আহিছোঁহে অঁ পঞ্চায়তনো ক'ত আছে

এই ৰাণা ৰাওনা পাৰ অঁ কোনখিনিত এড্ৰেছটো দিবনি অঁ আধাৰ কাৰ্ড বনাবলৈ কি কি লাগেনো অঁ এতিয়া আধাৰ কাৰ্ডটো বনাবলৈ মোৰ এতিয়া ভোটৰ কাৰ্ড পান কাৰ্ড দিলেই হ'ব পাছবুক দিলেই হ'বনে

আৰু সেই এতিয়া মোৰ আধাৰ কাৰ্ডটো নহ'লে মই এতিয়া গোটৰ একো ফৰ্ম এখনো পূৰাব পৰা নাই আৰু ক'ৰবাত কিবা ফৰ্ম চৰ্ম আহিলেও মই পূৰাব নোৰাওঁ আধাৰ কাৰ্ডটো লাগেই আজিকালি আৰু আধাৰ কাৰ্ডটো নহ'লে একো কামেই নাই চাউলৰ ৰেচন দোকানতো আধাৰ কাৰ্ডটো লাগে আধাৰ কাৰ্ড নহ'লে চাউলেই নিদিয়ে এতিয়া আপোনাক ক'ৰবাত যাবলৈ হ'লে আধাৰ কাৰ্ডটোৱে মেইন প্ৰয়োজন এতিয়া আধাৰ কাৰ্ডটো আপুনি মোক উলিয়াই দিয়াত সহায় কৰিবচোন ফৰ্মখন ফিল আপ কৰিবও নাজানো আৰু এই আপুনি আজি আজৰি আছেনি অঁ আপুনি মোক কাহানিকে পাৰে আধাৰ কাৰ্ডটো উলিয়াই দিবলৈ অঁ সহায় কৰিবচোন যিমান পাৰে সোনকালে মোৰ এতিয়া আপোনাৰ চ কাৰ্ডৰ ৰেচন দোকানৰ কাৰ্ডৰ নামটো হেৰি কৰিবই পৱা নাই আধাৰ কাৰ্ডটো নোহোৱা কাৰণে গোটৰ ফৰ্ম আহিছে গোটৰ ফৰ্ম চমো পূৰাব পৰা নাই আধাৰ কাৰ্ডটো লাগে ওঠৰ বছৰ হৈয়ে গ'ল মই এতিয়া নাজানোৱে একো নাজানোৱেই আধাৰ কাৰ্ডৰ বিষয়ে